জন্তুৰ যত্ন লোৱাৰ ক্ষেত্ৰত প্ৰাকৃতিক আৰু জৈৱিক পদ্ধতি ব্যৱহাৰ কৰা কিছুমান লাভ হৈছে তাত প্ৰাকৃতিকভাৱে পোৱা বস্তুটো আমি এটা মূল্য দি ক্ৰয় কৰিব নালাগে আমি সেইখিনি সহজতে প্ৰায় পাওঁ যিবিলাক প্ৰাকৃতিক পদ্ধতি সেইবিলাকে প্ৰাকৃতিক পদ্ধতিত কি হয় আমি খৰচ কৰিব নালাগে সেইটোৱে হৈছে লাভ আৰু আমাৰ ঘৰত ডাঙৰ পৰা ইয়াৰ বিভিন্ন ধৰণৰ পৰামৰ্শ লাভ কৰা লাভ কৰোঁ কিয়নো আমাৰ ঘৰত জন্তু জন্তু পোহা হয় আৰু সেই জন্তুবিলাকৰ যিবিলাক ঘৰুৱাভাৱে তেওঁলোকৰ যি যত্ন লোৱা হয় সেই যত্ন আমি সৰুৰ পৰাই দেখি আহিছোঁ সেইবাবে পৰামৰ্শ লাভ কৰিছোঁ